হেল্ল' অঁ হেল্ল' অঁ ভাল ভাল

অঁ কি কিহত যাব বাৰু ভাড়া কিমান হ'বগৈ আৰু শৰাই লগত নিলে ভাল হয় নেকি

হয় হয় খোৱা লোৱা ব্যৱস্থাটো তাত বনাই খালে ভাল হয় আৰু জেগা আছেই যেতিয়া হয় হয় হয় হ'ব বাৰু পিছে হ'ব বাৰু হ'ব যাম বাৰু মই অঁ হ'ব দিয়ক